হেল্ল' অঁ কওকচোন বাইদেউ অঁ আছে আছে কেঁচা চব্জি এনেকৈ

কে জি ধৰি লওক কেঁচা চব্জি এনেকৈ ফুলকবিটো দুশ টকা কে জি ফুলকবি বান্ধাকবি আৰু এনেকৈ ওলকবি ধৰি লওক এনেই বেঙেনা এনেকুৱা বিধৰ মানে কিছুমান শাক পাচলি আছে আপোনাক কি লাগিব অঁ অঁ ফুলকবিটো দুশ টকা কে জি

তাৰপাছতে এইফালে বন্ধাকবি হৈ গ'ল আঢ়ৈশ টকা কে জি নাই এশ টকা দিব নোৱাৰোঁ মোৰ মানে হেৰি কিনাই নপৰে এনেকৈ ধৰি লওক মোৰ কৰায় মোৰ মানে হেৰিটো নহয়গৈ লাভ নহয় হ'লেও হ'লেও ইমান এশটকাকৈ হ'লেও ইমান এশকৈ দিব নোৱাৰি বহুত লছ হ'ব নহয় আমাৰ

নাই নাই ইমান এশ টকাকৈ দিব নোৱাৰোঁ কিবা এটা মিলামিলি কৰিলে দিব পৰা যায় আৰু এশৰ ওপৰত যাব লাগিব বেঙেনা কে জি পঞ্চাছ টকা ওলকবিটো সেই তেনেকুৱাই ষাঠি টকা কে জি আৰু কম বেছি আৰু চাব লাগিব মিলাই কৰি আৰু যদি লয় আৰু তেতিয়া কিমান মিলিলে মানে দিব পাৰোঁ নেকি আকৌ আপুনি বা কি লয় কি কথা কিমান লয় আকৌ

দুই কুইণ্টেল দুই কুইণ্টেলকৈ লাগে অঁ

এতিয়া

অঁ মই তেতিয়া কৈছোঁ শুনি লওক তেতিয়া মোৰফালৰপৰা মই কেনেকৈ দিব পাৰিম বেঙেনা বেঙেনা ধৰিলোঁ পঞ্চাছ টকাৰ ভিতৰত যেনিবা হেৰি চল্লিছ টকা অঁ অঁ তেতিয়াহ'লে আহিব লৈ যাবহি অঁ মিলা মিলি কৰিম